হেল্ল' অঁ অ'লা এক্টিভ হয় নাই অঁ মোক কেব এখন দৰকাৰ হৈছিল শিৱসাগৰৰপৰা ডিব্ৰুগড়লৈকে অঁ আৰু কিমান দেৰি লাগিব বাৰু অঁ তিনি ঘণ্টা অঁ আপুনি এটা কাম কৰিব কালিলৈ আপুনি ৰাতিপুৱা ন বজাত আহিব আৰু ৰেটবোৰ কেনেকৈ বাৰু অলপ কিবা এটা কম কৰি ল'ব ঠিক আছে আৰু শুনক মোৰ মানে দেউতা আহিব দেউতা মা আৰু মোৰ ভতিজা দুজন আহিব আৰু মোৰ দেউতা মানে এজন ডায়েবেটিজ পেচ্যেণ্ট অঁ পাৰিলে অলপ গাড়ীখন লাহে লাহে এনে চলাব কাৰণ তেওঁলোক ইমান দূৰ আহিব আৰু একেৰাহেতো আহিবলৈ অকণ দিগদাৰ হ'ব সেইবাবে আপুনি পাৰিলে গাড়ীখন অলপ মাজে মাজে ৰখাই দিব অঁ আৰু যদি চুটি ৰাস্তা আছে যদি আপুনি পাৰিলে সেই ৰাস্তাইদি আহিব অঁ আৰু গাঁতবোৰ অলপ চাব কাৰণ তেওঁ বয়স যথেষ্ট বয়স হৈছে আৰু তেওঁলোকৰ বেমাৰো আছে যে অঁ ঠিক আছে আপুনি পাৰিলে সোনকালে আহিব অলপ অঁ ঠিক আছে